মই চেষ্টা কৰাৰ ধৰণে যদি ৰেচিপিটো নহয় হৈ নুঠে তেতিয়া মই বস্তুটো আকৌ নতুনকৈ নতুন নিজৰ কিছুমান এয়া আইডিয়া লগাই পেলাই এই কিবা নতুন মানে ৰেচিপি বনাব চেষ্টা কৰোঁ এবাৰ তেনেকুৱা এবাৰ নহয় ভালে ভালেবাৰ হৈছে মোৰ লগত তেনেকুৱা

মই ৰেচিপি ইউটিউব মানে কি অনলাইন হেৰি চাই গুগল চাৰ্ছ কৰি পেলাই কিবা এনেকুৱা ৰেষ্টুৰেণ্টত খোৱা সামগ্ৰী যেতিয়া বনাব খোজোঁ কেতিয়াবা কিবা এই নহৈ পেলাই বেলেগ হ'ব হয় তেতিয়া মই কিবা নিজৰ মানে হেৰি লগাই আইডিয়া লগাই বেলেগ বেলেগ ধুনীয়া সুস্বাদু ব্যঞ্জন তৈয়াৰ হৈ যায় বেলেগকৈ বনালেও অলপ নিজৰ সৃষ্টিশীলতা লগাই পেলাই কৰিলেও বেলেগ এটা হ'ব পাৰে কৰিব পাৰি এবাৰ মই ম'ম' বনাওঁতে তেনেকৈ মানে নহ'ল নহ'লগৈ ম'ম' তেতিয়া ম'ম'ৰ সলনি গৈ মই কিবা বেলেগ বনালোঁ যিটো খাই ঘৰৰ মানুহে বেয়া নাপালে খাই ভালেই লগা বুলি ক'লে গতিকে বস্তুখিনি মই এনেই নেপেলাওঁ যদিও ইমান ইমান মানে প্ৰিপাৰেশ্যন কৰা যায় বস্তুবিলাক পেলনি নকৰোঁ এই বেলেগ বনাব চেষ্টা কৰোঁ